গৰু প্ৰথমতে ছালৰ বেমাৰ হয় ছালৰ বেমাৰ হৈ ছালবোৰ খহি যায় তাত দৰব জাতি লগাওঁ গাঁৱলীয়া পাউদাৰ চাউদাৰ সানি দিওঁ কিবাকিবি সানো তাৰপাছত আকৌ কেতিয়াবা চকু পানী ওলায় চকু কচু আনি এই কিবা বগামূৰীয়া হৈ যায় সেই গৰু চকুত বগামূৰীয়া হ'লে আকৌ দৰব লগাওঁ নিমখ পানীয়ে ধুওঁ তাৰপাছত নিমখ পানীয়ে ধুই মেলি আকৌ দৰব জাতি দি তাক ভাল কৰোঁ তাৰপিছত আকৌ খুৰা বেমাৰ হয় খুৰা বেমাৰ হ'লে তাত পোক দিয়ে সেই পোক দিলে মানে তাত আকৌ আমি দৰব জাতি লগাওঁ দৰব জাতি লগাই কৰোঁ তাৰপিছত দৰব জাতি লগাই যদি ভাল নহয় তেতিয়াহ'লে আমি ডাক্তৰ লগাওঁ ডাক্তৰ লগাই মেলি ভাল নহ'লে মানে আকৌ চাওঁ চেষ্টা কৰি ধূপ চুপ জ্বলাই কিজনী বসন্ত ৰোগো হ'ব পাৰে সেইকাৰণে আমি ধূপ চুপ জ্বলাই তাক গোহালিত আমি প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনা কৰি ধূপ চাকি জ্বলাই তেওঁবিলাকক আমি তুতি মিনতি কৰোঁ আৰু ছাগলীও তেনেধৰণেই কি কয় বোলে ছালৰ ছাল ফাপৰে ধৰে ফাপৰে ধৰে বুলি কয় যেনিবা আমি ফাপৰে ধৰে তাৰপৰা আৰু শিঙৰ শিং কেতিয়াবা পিছলৈ গৈ পেলাহিনি কাণত খোচ মাৰি ধৰেগৈ খোচ মাৰি দিলে আকৌ কাটি পেলানি তাক হেৰি কৰিব লাগে তাৰ পাছত আকৌ ফাপৰে ধোৱাটোতো আৰু কি কৰিব লাগে কেঁচা হালধি ঘঁহি কেঁচা হালধি ঘঁহি মেলি তাক যেনিবা ফাপৰে ধোৱাটো গুচাওঁ আৰু কি কয় বোলে আকৌ পেটত কেতিয়াবা পেটটো ফুলি যায় ফুলি গ'লে মানে তেতিয়া তাৰমানে গোলনেমু ৰস আমি তিনিবছৰীয়া চাৰিবছৰীয়া বৈয়ামত ভৰাই থোৱা নিমখ দি তাৰ এচামুচ খুৱাই দিওঁ তাৰপাছত খুৱাই পেলাহিনি তাৰপাছতে আৰু খুৱাই মেলি লৈ তাৰপিছত ভাল নোহোৱা যেনে দেখিলে তেতিয়া আমি ডাক্তৰৰ চিকিৎসা কৰোঁ ডাক্তৰ চিকিৎসাত ভাল নহ'লে মানে আৰু তেতিয়া কি কৰিব আৰু তাৰপৰা কি হয় হ'ব বুলি এৰি দিওঁ তাৰপাছত আকৌ গাহৰি পালোঁ গাহৰি পালিলেও তাৰপিছতে এটা কথা গাহৰি বেমাৰ হয় কেলৈ পকাত থোৱা হয় পকাত থ'লে মানে তাক খুৰা বেমাৰটো হয় খোৰা বেমাৰটো হ'লে মানে তেতিয়া কি হয় আমি খুৰাৰ বেমাৰৰ কাৰণে দৰব জাতি লগাওঁ দৰব জাতি লগাই আকৌ ডিঙিত তাক ৰছী লগাওঁ নহয় সেই ৰছীডালো তাৰমানে যোন জেগাত লগাওঁ সেইটো জেগাত আমাৰ চিগি যায় চিগি গ'লে তাত পোক দিয়ে পোক দিলে আমি কি কৰোঁ গাঁৱলীয়া দৰবেই লগাওঁ তাৰপিছতে আকৌ গাঁৱলীয়া দৰব লগাই আকৌ সিহঁৰে সেইবোৰ মানুহ আছে নহয় তেনেকুৱা উভতা চুঙাত ওভলটা চুঙাত তাৰমানে দৰব দিয়ে তেতিয়া আমি ডিঙিত আনি তাক ওলমাই পিন্ধাই দিওঁ পিন্ধাই দিয়া আৰু তাৰপাছতে ভাল কৰোঁ তাৰপাছত আৰু এনেকৈ ধৰণে পুহি গাহৰি চাহৰি আৰু গৰু কেতিয়াবা পেটটো ফুলি যায় পনীয়া পনীয়া হাগে আৰু কেতিয়াবা তেজো হাগে তেজ হাগিলেও আমি সেই গোলনেমু ৰসেই খুৱাওঁ পুৰণা আজি পাঁ তিনিবছৰীয়া দুবছৰীয়া পুৰণা গোলনেমু আমি তাত বৈয়ামত ভৰাই থৈ দিওঁ নিমখ দি তাৰ এক চামচ খুৱাই দিওঁ গৰুক তেনেধৰণেই আমি খুৱাই ভাল কৰোঁ আৰু যদি সেয়াটো ভাল নহয় তেতিয়া আৰু গৰু আমি ডাক্টৰহে মাতোঁ ডাক্তৰ মাতি খুৱাই মেলি তাৰপিছতে বেজি চেজি দি তাৰপাছতে ভাল কৰোঁ